আমাৰ বিয়াবিলাকত সাধাৰণতে কইনাক এই গহনা কাপোৰ কানি এইখিনি দিয়া যায় আৰু যৌতুক হিচাপে কিন্তু কোনেও নিবিচাৰেও আৰু যৌতুক তেনেকে দিয়া নাযায় কিন্তু মাক বাপেকৰ সাধ্য অনুযায়ী ছোৱালীজনীৰ বিয়াৰ পিছত যিখিনি দৰকাৰ হ'ব তেনেকুৱা দুই এপদ বস্তু সাধাৰণতে দিয়া যায় যেনেকে খাট পালেং কাঁহী বাটি কাপোৰ কানি অলপ আৰু এই প্ৰসাধন সামগ্ৰী অলপ তেনেকুৱা দিয়া যায় তাৰ তাৰ বাহিৰে যৌতুক হিচাপে কিন্তু আমাৰ ইয়াত এই প্ৰচলনটো নাই